খেতিত বৰ্তমান মই শালিখেতিত ব্যস্ত হৈ আছোঁ বৰ্তমান এইকেইদিন শালি খেতিত ব্যৱহাৰ কৰা সঁজুলিবোৰ ক'বলৈ গ'লে ধৰক নাঙলটো মৈখন যুঁৱলিখন কাণ আলিৰ কাণ কাটিবৰ কাৰণে কোৰখন লগা হয় আৰু মা মাটিডৰাত কেতিয়াবা পানী নাথাকিলেও ওচৰত দ মাটি এডৰাত পানী থাকিলে তাৰ পৰা লাহনি মাৰি কিনে তাৰ পৰা পানীটো সংগ্ৰহ কৰা হয় তেনেকৈ ধৰক মাটি কিছু পৰিমাণে ৰোৱা হৈছে বৰ্তমান আৰু আছে বহুখিনি বাকী সেইমতে ধৰক শালি খেতিটোত তেনেকৈ কৰা হয় আৰু আৰু ভাদৰ লাষ্টৰ পৰা বা আহিন মানৰ পৰা বাম খেতিটো কৰিম বুলি ভাবিছোঁ বামখেতিত ধৰক এতিয়া বৰ্তমান ধৰক ভেন্দি জিকা আৰু ভাতকেৰেলা তিঁয়হ এইকেইটা বাৰু বৰ্তমান আছে বাকী খৰালি যিখিনি কৰিবলগীয়া ধৰক সেইটো ভাদৰ লাষ্টত বা আহিনত কৰিম বুলি সিদ্ধান্ত কৰি আছোঁ তাতো বিশেষকৈ ধৰক ৰাসায়নিক সাৰ লগতে জলকীয়াত ধৰক বিশেষকৈ জলকীয়াত ব্ৰইলাৰ গুটো দিলে জলকীয়াখিনি বেছি ভাল হয় বুলি মই এনেই প্ৰমাণ পাইছোঁ সেইকাৰণে জলকীয়া গুড়িত সদায় ব্ৰইলাৰ গুটো আৰু সৰহকৈ দিয়া হৈছে

বাকীবোৰত ধৰক এতিয়া গুটি কাৰণে ধৰক মাৰিব ডি এ পি মাৰিবলগীয়া হয় তাৰ পৰা আকৌ ধৰক পটাছো মাৰিবলগীয়া হয় বাৰিষা কালৰ কাৰণে তেনেকৈ নানা ধৰণৰ ধৰক সাৰ ব্যৱহাৰ কৰি পিনে খেতিটো বৰ্তমান স সফল হৈয়ে আছোঁ বুলি ক'ব পাৰি কিন্তু বতৰ এইবাৰ একেৰাহে বৰষুণ হোৱাৰ পিছত হোৱাত গুটিটো অলপ কম পৰিমাণে পোৱা হৈছে কাৰণ ফুলবোৰ সৰুৱাই পেলাই বৰষুণে গতিকে সেই কাৰণে ধৰক এইবাৰ অলপ গুটিৰ সংখ্যাটো অলপ কম হৈছে বৰ্তমান পৰ্য্যায়ত বাকী বাৰু কচু বৰ্তমান ঠিকে হৈ আছে কচু ৰুই থোৱা হৈছে মাটি চপোৱা হৈছে জাবৰ আৰু সাৰ গুড়িত দিয়া হৈছে সেইখিনি বৰ্তমান পৰ্য্যায়লৈকে ঠিকে আছে বাকি খৰালি যিখিনি কৰিবলগীয়া শাক পাচলি সেইখিনিৰ কাৰণে মাটি বৰ্তমান চাফা কৰি ৰখা হৈছে আৰু বতৰটো এৰিলে ধৰক এয়া গুটি দি দিম বুলি ভাবিছোঁ গুটি ইতিমধ্যে পচাই থোৱা হৈছে জাতিলাউ কোমোৰা পুলিখিনি এতিয়া ৰোৱা সময়টো প্ৰায় হৈয়ে গৈছে কিন্তু বতৰৰ লগত সামঞ্জস্য় ৰাখি পিনে বৰ্তমান ৰুব পৰা নাই বাকী জলকীয়া খেতিটো বাৰু ধুনীয়া হৈ আছে জলকীয়াটো পূৰা লাগি আছে ভাতকেৰেলাটো লাগি আছে ডাংবডীটোও লাগি আছে কিন্তু তিঁয়হ গছটো অলপ লেৰেলি এতিয়া মৰি গৈছে ভেন্দিটো লাগি আছে বাকী বামখেতিত পৰিকল্পনাটো ইমানখিনি ধৰক বৰ্তমান মই কৰি আছোঁ এতিয়া লগতে ধৰক বাৰী কিনাৰতে কল লগোৱা হৈছে জাহাজী কল কলো ধৰক লাগিছে পূজাৰ সময়ত বেছিবলৈ ধুনীয়াকৈ সুবিধা হ'ব বাকি জালুকো লগাই থোৱা হৈছে

ধৰক ধুনীয়াকৈ মই পৰিয়ালটো ধৰক এতিয়া বাম খেতিৰ জৰিয়তে ধৰক ধুনীয়াকৈ ধৰক তেল নিমখৰ খৰচ এটা ওলাই আছে এতিয়া বৰ্তমান পথাৰতো ব্যস্ত থাকিবলগীয়া হৈছে শালীখেতিৰ কাৰণে কঠীয়া ধৰক তুলিবলগীয়া হয় আকৌ ধৰক হাজিৰা লগাই কেতিয়াবা ৰুব লগা হয় আলি দিবলগীয়া হয় এই ট্ৰেক্টৰ লগাই তেনেকৈ ধৰক বাম খেতিতো এতিয়া উপাৰ্জন এটা ওলাই আছে সেইফালে ধৰক শালী খেতিত সেইটো টকা প্ৰয়োগ কৰা হৈ আছোঁ আৰু